অঁ দাদা আপোনাৰ কিমান দেৰি হয় খাৰঘূলিৰ পৰা ডাউন টাউন যাম এতিয়া খাৰঘূলি মই হেৰিত আছোঁ বেলতলাত

হয় ডাউন টাউন যাম গ'বিন্দামৰ ওচৰত হয় ডাউন টাউন হস্পিটেলৰ অপজিট অঁ হয় অঁ প্ৰাইচ কিমানমান হ'ব নাই নাই নাই বেছি হৈছে নেকি টু হানড্ৰেড অঁ মই প্ৰায়ে অহা যোৱা কৰোঁ এইটো প্ৰাইচ অলপ বেছি লাগিছে হয় কিবা কৰিব পাৰে যদি চাওকচোন এতিয়া অ'টোও নাই বা বেলেগ গাড়ীও মই বিশেষ পোৱা নাই হয় আপুনি কিবা মিলাব পাৰিলে ভাল আছিল নাই নাই ট্ৰেফিকটো পামেই বাৰু আমি ভিতৰে ভিতৰে শ্বৰ্ট কাটচ ল'লে সোনকালে পালোঁ হয় অলপ এমাৰ্জেঞ্চী হয় হয় এমাৰ্জেঞ্চী আছে মোৰ অফিচ পাব লাগে আৰু ডিষ্টেঞ্চো বেছি হৈ যায় কেনেবাকৈ পাৰিলে ভাল আছিল

অঁ ট্ৰেফিক পাম কিন্তু আমি নাৰেংগী হৈ গ'লে সোনকালে পালোঁ হয় কিবা যদি কৰিব পাৰে আপুনি অলপ প্ৰাইচটো চাওকচোন দাদা কি মিলাব পাৰে এইখিনি প্ৰাইচত বেছি হয় নাই নাই মই বেলেগ গাড়ী পোৱা নাই আপোনাকেই ডাইৰেক্ট পাইছোঁ বুক কৰোঁতে আপুনি কি কৰিব পাৰে চাই দিয়ক বেয়া নাপায় যদি হয় নাই শ্বৰ্ট কাটচটো ল'বই লাগিব বহুত এমাৰ্জেঞ্চী জি এচ ৰোড হৈ গ'লে বেছি দেৰি লাগিব চানমাৰিটো যাবই নোৱাৰি বৰষুণ ৰাস্তাও বেয়া পানীও হৈছে চাগে হয় বেয়া নাপায় যদি কিবা কৰকচোন